মোৰ প্ৰিয় কুক বুক বুলি এনেকৈ নাই খালি মই গাহৰিটো বনাই ভাল পাওঁ গাহৰিটো মই প্ৰথমতে বইল কৰি লওঁ নিমখেদি অলপ নিমখ অলপ দি বইল কৰি লওঁ বইল ক বইল কৰি মানে আকৌ কাঢ়ি থওঁ তাৰপিছত তেল দিওঁ তেল দি তাৰপিছত পিঁয়াজ নহৰু আদা লগত অলপমান মছলা দি দিওঁ

ভাজি মেলি তাৰপিছত গাহৰিখিনি দি দিওঁ গাহৰিখিনি দি মিনিমাম দুই মিনিটমান পাঁচ মিনিটমান অলপ ভাজোঁ তাৰপিছত আলুগুটি কাটি দিওঁ আলুগুটি কাটি মেলি অলপমান লৰাই মেলি ঢাকনি মাৰি দিওঁ ঢাকনি মাৰি দি অলপ মিনিট থৈ তাৰপিছত অকণমান জ্বলা জ্বলা নিচিনা হয় তেতিয়া অলপ পানী দি দিওঁ পানী দি তাৰপিছত আৰু পাঁচ মিনিটমান উতলাওঁ পাঁচ মিনিট নহয় আধা ঘণ্টামানে উতলাওঁ আধা ঘণ্টামান উতলাওঁ তাৰপিছত তাত অলপ ধনিয়া পাত দি দিওঁ ধনিয়া পাত দি ধনিয়া পাত দি অকণমান উতলাই থাকোঁ উতলাই মেলি অকণমান টে'ষ্ট কৰি চাওঁ খাই ভাল লাগেনে ভাল লাগেনে মজা লাগে তাৰপিছত আৰু মই মাছ বনাওঁ মাছটো মানে লোকেলটো বেছি ভাল আৰু মানে ঘৰুৱাটো যিটো মানে ঘৰুৱা হেৰি প্ৰায় ফিচাৰিৰ পৰা পুখুৰীৰ পৰা ঘৰুৱা পুখুৰীৰ পৰা যিটো উঠায় সেইটো মাছ ভাল লাগে ছালানী মাছতকৈ সেইটো মাছ মানে হেৰি কৰোঁ প্ৰথমতে ফ মাছটো ফ্ৰাই কৰি লওঁ একদম ৰঙা কৰি ফ্ৰাই কৰোঁ আৰু মিঠাতেলটো হেৰি হ'লে ভাল ফৰচুন ফৰচুন এনেকুৱা মানে অলপ ভাল প্ৰিমিয়াম তেল হ'লে ভাল তাৰপাছত উতলাওঁ উতলাই মেলি কাঢ়ি থওঁ কাঢ়ি থওঁ কাঢ়ি থওঁ তাৰপিছত অলপ বেলেগ এক্সট্ৰাকৈ আমি অলপ আলুগুটি কাটোঁ আলুগুটি কাটোঁ তাৰপিছত আলুগুটি লাও জাতি লাও জাতি লা জাতি লাও লগত মিলে বেছি মাছটো তাৰপিছত আকৌ তেল দিওঁ তেল দি তাৰপিছত অলপ পিঁয়াজ দিওঁ নহৰু দি ফ্ৰাই কৰি তাত জাতি লাও আৰু আলুগুটি বিলাহী সেইবিলাক দি অলপ ভাজি লওঁ ভাজাৰ পাছত মাছটো তাৰপিছত মাছখিনি দি দিওঁ মাছখিনি দি তাৰপিছত অলপ দেৰি সিজোৱাৰ পিছত ঢাকনটো দি দিওঁ ঢাকনিটো দিয়াৰ পিছত অলপমান পানী দি দিওঁ পানী দি টে'ষ্ট কৰি চাওঁ টে'ষ্ট কৰি অলপ সৰহকৈ পানী দি আকৌ ঢাকন দি দিওঁ তাৰপিছত আধা ঘণ্টামান সময় আধা ঘণ্টামান সময় উতলাওঁ উতলাওঁ উতলাই মাজতে অলপ টে'ষ্ট কৰি চাওঁ তেতিয়া চেণ্টটো আহিছে নে নাই তাৰপাত টে'ষ্ট কৰাৰ পাছত খাই ভাল লাগিলে ৰখাই দিওঁ তাৰপিছত কুকুৰা কুকুৰা কুকুৰা মাংসও বনাওঁ কুকুৰা মাংসৰ কুকুৰা মাংসটো একদম ৰঙা কৰি ফ্ৰাই কৰিলে বেছি ভাল লাগে ৰঙা কৰি ফ্ৰাই কৰা কৰাৰ নিচিনাকৈ অলপ মানে বিলাহী দি অলপ তেনেকৈ বনাওঁ প্ৰথমতে কুকুৰাটো একদম স্কিণলেছ কৰি লওঁ স্কিনলেছ কৰি আদা নহৰু কাটি লওঁ অলপ আদা নহৰু দি ফ্ৰাই কৰি লওঁ তেলটো তেলত সৰু সৰুকৈ মানে মানে মাংসটো ইমান সৰুও নহয় অলপ ডাঙৰ ডাঙৰকৈ মাংসটো কাটি প্ৰথমতে তেলত ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰা পিছত নিমখ অকণমান দিওঁ হালধি দিওঁ ভালকৈ লৰাই মেলি ধুনীয়াকৈ ভালকৈ প্ৰথমতে সিজাই লওঁ বেছি মাজতে টে'ষ্ট কৰি চাই লওঁ যে সিজিছে নে নাই তাপা ফ্ৰাই কৰি লওঁ তাৰপিছত অলপমান সিজা নিচিনা দেখিলে কাঢ়ি দিওঁ কাঢ়ি কাঢ়ি দিওঁ তাৰপছত আকৌ তাত আলুগুটি দি আলুগুটি আলুগুটি আৰু যিটো মানে আৰু দুই এটা চবজি লগত দি মেলি ভাজি লওঁ ভাজাৰ পিছত ভাজাৰ পিছত তাৰপিছত আকৌ তাত মাংসখিনি দি দিওঁ মাংসখিনি দি লৰাই দিওঁ এনেকৈয়ে মই খাওঁ এনেকৈয়ে মই মানে মাংস আৰু মাংস বনাওঁ মাছ বনাওঁ এনেকৈ বনাই মোৰ ভাল লাগে আৰু বহুত ধুনীয়া হয় টেষ্টি লগৰবিলাকেও কয় বহুত ধুনীয়া হয় টে'ষ্ট টেষ্টবোৰ অঁ ইমানেই আৰু মোৰ